হয় মই জীৱনত শিকা কিছুমান আটাইতকৈ গুৰুত্বপূৰ্ণ পাঠ হৈছে ডাঙৰক সন্মান কৰা আনক মিছা কথা নোকোৱা সঁচা কথাই মন জয় কৰা ভদ্ৰ আচৰণ কৰা এয়াই আৰু এইবিলাকে মোক মানে বৰ্তমান জীৱনত প্ৰভান্বিত কৰিছে আজিৰ দিনত আমি মানুহ এজনক ভাল ব্যৱহাৰ ভদ্ৰ ব্যৱহাৰে মন জিনিব জয় কৰিব পাৰোঁ সঁচা কথা মৰণ নাই আৰু তেনেদৰে মানুহক মৰম কৰা ইত্যাদি বহুত সহায় কৰে